উত্তৰ ভাৰতীয় অঞ্চলত ৰন্ধাৰ কিছুমান পাৰস্পৰিক খাদ্যৰ বিষয়ে মই ক'ব বিছাৰিছোঁ প্ৰথম কথা হ'ল যে মা বৰালি মাছৰ লগত কোমোৰা ৰান্ধিলে ভাল লাগে খায় আৰু পচলাৰ লগত মাটিমাহৰ লগতো বনাব পাৰে ৰঙালাওৰ লগতো ৰান্ধি খাব পাৰে তাৰ পিছত কচু থুৰটো মাছৰ লগত জালুকীয়াকৈ বনাই খাব পাৰি তাৰ কচু আলু আৰু দালি লগত দি ঔটেঙা দিলে সেই খাদ্যটো জুতি লগা হয় আৰু কচুৰ যিটো সিয়ৰি সেইটো আমি দালিৰ লগত টেঙা দি খাব পাৰোঁ তাৰ পিছত হ'ল গাহৰি লগত লাই শাক দি খাব পাৰি ঔটেঙা দিও খাব পাৰে আৰু ৰঙালাওৰ লগত সাধাৰণতে চয়াবিন মিক্স কৰি আমি খাওঁ আৰু কল পচলা মাটিমাহৰ লগত ৰান্ধি খাবলৈ ভাল লাগে তাৰ পিছত কলৰ যিটো বাকলি বাকলিটো পুৰি মাটিমাহৰ লগত খাবলৈ ভাল লাগে তাত সাধাৰণতে নহৰু তেজপাত আৰু আদা দিলে বেছি টেষ্টি হয় ইয়াৰ পিছত আমাৰ অসমীয়া মানুহে মাছ ধৰি আনি গৰৈ মাছৰ পুৰি আলুৰ লগত পিটিকা কৰি খাবলৈও ভাল পায় আৰু বাঁহগাজটোৰ টেঙা বাঁহৰ গাজৰ টেঙাৰ লগত সৰু সৰু মাছ জাকৈ বাই আনি খাই তাৰ তৃপ্তিটো ল'বলৈ ভাল লাগে তাৰ পিছত হ'ল হাঁহ আৰু কোমোৰাৰ যিটো আঞ্জা জলকীয়া অলপ বেছিকৈ দি তাত খাইও টেষ্ট পায় আমাৰ মানুহখিনি সাধাৰণতে বাৰীত যি ঢেকীয়া শাক থাকে সেই ঢেকীয়া শাক আনি অ অলপ দেৰি শুকুৱাই মেলি শুকান কৈ ভাজি খাবলৈ পালে আমাৰ তৃপ্তি লাগে আৰু বাৰীত হোৱা সৰু সৰু যিবোৰ আলুগুটি আছে সেই আলুগুটিবোৰ শুকানকৈ তেলত ভাজি খালে তাৰ পৰা আমি বহুত তৃপ্তি পাওঁ ইয়াৰ পিছত হ'ল সাধাৰণতে আমাৰ অসমীয়া মানুহে খাৰ দি মাছৰ জোল টেঙা বনায় টেঙা দি খায় আৰু জালুকীয়াকৈ খায় টে এই দৰেই বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি আমাৰ উত্তৰ ভাৰতীয় যিসকল লোক আছে তেওঁলোকে জুতি লগাই খাদ্য গ্ৰহণ কৰে